হেল্ল'

কওকচোন কুনি বা মূৰ্চনা কুনি বা কৈছে মই ধৰিব পৰা নাই এ অঁ অঁ অঁ কওকচোন কওকচোন কওঁক কি বা কি কথা কৱেই কি কাপোৰ মানে কি কেনেধৰণৰ মানে কি হৈছে বা আপুনি কি ক'ব বিচৰিছে মই বুজি পোৱা নাই

আপুনি চুৱাতে অঁ